মানুহৰ জীৱনত সাধাৰণতে খেলবোৰ কেনেধৰণে জীৱনৰ সামগ্ৰী গুণগতমানৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলায় সেইটো সাধাৰণতে আমি বুজোঁ যে মানুহৰ জীৱনত খেলা ধূলাৰ বহুত প্ৰয়োজন যেনেকৈ ক্ৰিকেট ফুটবল বা ভলীবল বা হকী বা বেডমিণ্টন এনিথিং যিটো মানে আপোনাৰ মানুহৰ ক্ষেত্ৰত মানে বহুত মানে প্ৰভাৱ পেলায় যেনেকৈ ক্ৰিকেট খেলিলে নিজৰ দেহাটো ভালে থাকে ফুটবল খেলিলে নিজৰ মানে ফিটনেছটোৰ ওপৰত মানে মানে ফ'কাচ কৰা যায় বা ভলীবল খেলিলে আপোনাৰ মানে স্বাস্থ্যৰ ওপৰত বহুত মানে মেটাৰ কৰে বা হকী এইটো আমি যিহেতুকে জানো ইণ্ডিয়াত ইণ্ডিয়াত ম'ষ্ট পপুলাৰ গেমটোৱে হৈছে হকী চ' সেই হকীটো আমাৰ বহুত মানে বহুত ল'ৰা ছোৱালীয়ে খেলিব ট্ৰাই কৰে ইণ্টাৰনেশ্যনেল লেভেলত খেলিব ট্ৰাই কৰে সেইটো মানে বহুত ধৰণৰ ডাবুলত ট্ৰাই কৰে বা ক্ৰিকেটটো আজি আমাৰ বহুত যদিও ইণ্ডিয়া লেভেলত টপ ওৱানত নাই যদিও নাই যদিও কিন্তু বহুত ধৰণৰ মানে চেষ্টা চলায় কিন্তু ভাল লাগে আৰু এইখিনি কৰি বা বহুত ধৰণৰ ইতিবাচকো প্ৰভাৱ পেলায় এতিয়া আমি খেলিলে আপোনালোকৰ মাইণ্ডটো ফ্ৰেচ কৰি ৰাখে বা অলপ বেছিকৈ মানে এনেকৈ প্ৰভাৱ পেলাই দিয়ে যিটো আমি মানে কোনো ধৰণৰ ভাবিব নোৱাৰোঁ এশপেক্ট কৰিব নোৱাৰোঁ সেনেকৈ মানে সেইবাবে মই সেইবাবে মই মানে ভাবোঁ মানুহৰ জীৱনত যিকোনো খেল সামগ্ৰী খেলিব লাগে